অঁ হেল্ল' পাঠা শ্বপ নেকি অঁ কি আছিলে ছাগলী মাংস কিমান কৈ হেই আঠশ মানে মই বেলেগত বেলেগত দেখোন মই সাতশ টকাকে কিনো মই পঞ্চাশ কেজি মান লাগে মোক আৰু ব্ৰয়লাৰো লাগিছিলে বয়লাৰ চিকেন চিকেন বয়লাৰ কমকৈ মানে মোক সেইয়াৰ টকাত কৰিলেহে মই লব পাৰিম তিনিশ টকা হ'লে কিলো মই কমচে কম এশ কেজি মান ল'ম নাই এশ কেজি ল'ম নাই নাই মই ইমান খিনি লম আপুনি কমচেকম তিনিশ টকা কৰি দিব লাগিব আৰু নাই হ'লেও আপুনি গম পাই দেখোন এশ কেজি কম নেকি এশ কেজিৰ এক পুৰা অঞ্চল ঘৰত গম পাইছো ঘৰতটো তুমি দিবই লাগিব বাৰু কিন্তু ঘৰত দিলেও তুমি তিনিশ টকাত মোক এইখিনি ফিক্স কৰাব লাগিব আৰু হ'ব মোক লাগে পৰহি লাগে অঁ ৰাতিপুৱাই ছাগলী পঞ্চাশ কেজি মটন খাছীটোৱে দি দিব

আৰু সৰু সৰু কৰিব হাঁ পিচটো আৰু বেছি তেল খাছীটো তেলটো নিদিব তেলটো ভাল হ'লে ভাল নালাগে তেলটো অলপ কমাই দিব অ' মিলাই দিব অঁ হয় হয় আৰু পাৰিলে ব্ৰয়লাৰৰ লিভাৰ বিলাক কটাই দিব ঠিক আছে দিয়ক মই যায় কেনে ভালকৈ কথা পাতিম ভালে আছ তোমাৰ